হেল্ল' অঁ অঁ শৰ্মা আন্টি কওক অঁ গৈছোঁ আমি যাম আৰু নামফাকে আপুনি যাব নেকি অঁ অঁ আমি যাম আমাৰ মানে ঘৰখনো যাব আপোনালোকো যাব পাৰিব আমাৰ লগতে আমি গাড়ী ভাড়া কৰিম মানে অহা দেওবাৰে যাম অঁ অঁ লগতে পিকনিকো খোৱা হ'ব

অঁ তাকে আমি ঠি হে সুধি ল'ম অঁ নহয় বেছি নাই দহটানেহে মানুহ হ'ব কিবা এখন গাড়ী এখন ভাড়া কৰিলে আমাৰ পাপাই ভাড়া কৰিছে মানে কি গাড়ী গ'ম নাপাওঁ কিন্তু যাব চবে আপোনালোকো যাব পাৰিব সুধিছিলে আপোনালোকৰ কথা আপোনালোকো যাব পাৰে বুলি কৈছিলে কালি কৈ আছিলে মানে অঁ আমি সিদিনাখন হেৰি ব তাতে নামফাকে ব হেৰিলে বৌদ্ধিষ্ট মনেষ্ট্ৰীটোলৈ ৰাতিপুৱাই ওলাব লাগিব

আমি ছটামান বজাতে ওলাম বুলি আৰু ভাবিছোঁ তাতে পিকনিকো খাম ন ওচৰে পাজৰে ইয়াতে গৈ তাৰপাছত চাবলগীয়া আছেতো তাতে মানে সেইকাৰণে তাকে অঁ অঁ একো নাই এইবাৰ যাম যে গৈ বৰ ভাল লাগে আতে আশীৰ্বাদো দিয়ে তাতে সেইজনে তাৰপিছত এইকাৰণে গৈ ভালে লাগে আতে যাব পাৰিব আপোনালোকো ওলাব আৰু সেইদিনা আমি চবেই যাম আৰু ভাড়া কিমান হ'ব আমি কৈ দিম দিয়ক অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ